মই ভ্ৰমণৰ বাবে ঐতিহাসিক স্থানলৈ যাবলৈ পচন্দ কৰোঁ কিয়নো ঐতিহাসিক স্থানবোৰত এনেকুৱা কিছুমান ইতিহাস জড়িত হৈ আছে যিবোৰ আমি কেতিয়াও দেখাও নাই শুনাও নাই তেনেকুৱা ঐতিহাসিক স্থানবোৰত গ'লে আমি ইতিহাসৰ ভালেখিনি নজনা কথা জানিব পাৰোঁ তাৰোপৰি আমাৰ পূৰ্বপুৰুষসকলে আমাৰ বাবে থৈ যোৱা কিছুমান কীৰ্তিচিহ্ন আমি দেখিবলৈ পাওঁ যিবোৰ ঐতিহাসিক স্থানত সংৰক্ষিত কৰা আছে সেইবাবে মই ঐতিহাসিক স্থানলৈ যাবলৈ পচন্দ কৰোঁ